অঁ কোনে কৈছে

অঁ কওকচোন কি ক'বলগীয়া আছে

মই কি সহায় কৰিব লাগিব অঁ অঁ পায় অঁ অঁ পাৰিব তাতে এতিয়া তলাতল ঘৰ আছে ৰং ঘৰ আছে আমাৰ কাৰেংঘৰ আছে নাজিৰা হেৰিয়াত তাৰপাছতে চৰাইদেউত আছে আকৌ জেৰেঙা জয়মতী যিখন পথাৰত শাস্তি দিয়া গৈছে জেৰেঙা পথাৰ জেৰেঙা পথাৰ আছে সেইবিলাক চাব পাৰিব জয়সাগৰ পুখুৰী শিৱসাগৰ পুখুৰী অঁ শিৱসাগৰ পুখুৰীৰ পাৰতে আছে অঁ পাৰিব সে সেইবোৰ সুবিধা আছে বাৰু অঁ আছে সেয়াত অঁ আছে ওচৰতে আছে দেৱীদৌল আছে বিষ্ণুদৌল আছে শিৱদৌল সেইবিলাক গোটেইবিলাকে আছে পুখুৰীটোৰ পাৰ কেইটাৰ নাম আছে ওপৰতে কিনাৰতে ক'ৰ্টখন আছে এইবিলাক চাব পাৰিব সুবিধা আছে গোটেইবোৰ গোটেইবিলাকৰ সুবিধা গা যাতায়তৰ সু সুবিধা আছে অঁ সহায় কৰি দিব পাৰিম সেইফালে অঁ সেইখিনি কৰি দিব পাৰিম বাৰু আমাৰ দেউতা নাই মা আছে আমি জইণ ফেমিলি ভাই আছে বোৱাৰী আছে ভতিজা আছে আমাৰ ৱাইফ আছে ছোৱালী এজনী ডাঙৰজনী বিয়া দিলোঁ সৰুজনী আছে আমাৰ পৰিয়ালটো সিমানেই আৰু আমাৰ আমি খালি বৰ গাঁৱৰ ভিতৰত সোমাই আছোঁ আহিব ফোনৰ দ্বাৰা যোগাযোগ কৰিব মই সহায় কৰি দিম অঁ আহক আহক খেতি ভাল নাই হোৱা এইবাৰ খেতি বৰ ভাল নহ'ল ভাদ মাহটোত পানী নাইকীয়া হ'ল সেইকাৰণে খেতিও ভাল নহ'ল ধান চান চপাই মৰা মেলা হ'ল আৰু সেইবিলাক হ'ল এতিয়া অঁ অঁ হ'ব আহিব

অঁ সহায় কৰি দিম আপুনি ফোন কৰিব এতিয়া আমাৰ ঘৰলৈও আহিব পাৰিব ৰজাদিনীয়া বস্তু আছে অঁ চাইকেলটো এতিয়া পাঁচ চাৰি পাঁচ কিলোমিটাৰ মানে হ'ব অঁ যাতায়তৰ সুবিধা আছে

হ'ব আহিব সময়ত ফোন কৰিব সহায় কৰি দিম যিমান পাৰোঁ সহায় কৰি দিম অঁ সেইবিলাক আছে প্ৰায়ে আছে শিৱসাগৰ হেৰিয়াত পুখুৰী পাৰতে তিনি চাৰিটা বস্তু আছে চাবলগীয়া অঁ জয়সাগৰত আছে জয়দৌল তাৰপাছত কিনাৰতে ইফালে লাগি আছে জেৰেঙা পথাৰ বুলি আগৰ জয়মতী অঁ হ'ব নহ'লে অঁ গড়গাঁৱত আছে আকৌ হেৰি আমাৰ নাজিৰা গড়গাঁও কলেজ আছে নাজিৰা পৰা পাৰ হৈ দিখৌখন পাৰ হৈ গড়গাঁৱৰ কলেজ আছে গড়গাঁৱতেই কাৰেংঘৰ আছে তাৰপিছত আগলৈ গ'লে সোণাৰী ফালে গ'লে এই চৰাইদেউ বুলি কয় জেগা এডোখৰ আগৰ ৰজাদিনীয়া মৈদাম আছে অঁ একেলগতে পৰা হ'ব অঁ হ'ব বাৰু সহায় কৰি দিম

হ'ব আহিব অঁ অঁ হ'ব হ'ব অ